মই প্ৰথম আৰ্য্য জাতীয় বিদ্যালয়ত পঢ়া শুনাৰ আৰম্ভ কৰিছিলোঁ দুহেজাৰ ছয় চনত আৰ্য্য জাতীয় বিদ্যলয়ত নামভৰ্তি কৰিছিলোঁ অংকুৰ শ্ৰেণীৰ পৰা ক্লাছ ছেভেনলৈকে আৰ্য্য জাতীয় বিদ্যালয়ত মই পাঠ গ্ৰহণ কৰিছিলোঁ ক্লাছ টুৰ পৰা ক্লাছ ছেভেনলৈ মোৰ ৰোল নম্বৰ ৱান আছিলে ক্লাছ এইটত বেবেজিয়া পণ্ডিত কণক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মই নামভৰ্তি কৰিছিলোঁ তাৰপিছত এবছৰ তাত পঢ়াৰ পিছতেই ক্লাছ নাইন আৰু টেন বেবেজিয়া জুনিয়ৰ কলেজত মই নামভৰ্তি কৰি তাৰপৰা পাঠ গ্ৰহণ কৰিছিলোঁ মেট্ৰিক পৰীক্ষাত অষ্ঠাশী শতাংশ মাৰ্কছৰ সৈতে মই ডিস্টিংচন লৈ পাছ কৰিছিলোঁ পাঁচটা বিষয়ত লেটাৰ মাৰ্কসহ ক্লাছ ইলেভেন আৰু টোৱেলভ মই কনছেপ্ট জুনিয়ৰ কলেজত পাঠ গ্ৰহণ কৰিছিলোঁ চাইন্স মাধ্যমত মই পাঠ গ্ৰহণ কৰিছিলোঁ আৰু ক্লাছ টোৱেলভৰ মই ছিক্সটি এইট পাৰ্ছেন্ট লৈ ফাৰ্ষ্ট ডিভিজনত পাছ কৰিছিলোঁ তাৰপিছত এক বছৰ নিটৰ ক'ছিং কৰিলোঁ পটেনছিয়েল এণ্ড কনছেপ্ট এডুকেছন চেন্টাৰত তাৰপিছত এবছৰৰ পিছত আনন্দৰাম ঢেকীয়াল ফুকন মহাবিদ্যালয়ত বি এচ চি কৰিবলৈ নামভৰ্তি কৰিলোঁ বৰ্তমান পঞ্চম ষাণ্মাসিকৰ ছাত্ৰ আৰু ভৱিষ্যতে এজন সুদক্ষ নাগৰিক হোৱাৰ সপোন আছে আৰু এটা ভাল চাকৰি কৰাৰ সপোন আছে